ৰন্ধা বঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে এনেইতো কম বেছি পৰিমাণে ঘৰত ৰন্ধা হয়েই বৃহৎসংখ্যক নহ'লেও অলপ বেছি মানুহৰ কাৰণে কেইবাৰমান বনাইছিলোঁ এই ঊনৈছশ সত্তৰ চনমানৰ কথা আৰু আমাৰ গাঁৱতে দুই তিনি ঘৰমান নে চাৰি ঘৰমানৰ যেতিয়া ঘৰত জুই লাগিছিলে তেতিয়া সেই মানুহ কিঘৰৰ অৱস্থা নাইকিয়া হৈছিলে গতিকে আমি ৰাইজে মিলি থকা মেলাৰ ব্যৱস্থা কৰি দি খোৱাৰো এটা ব্যৱস্থা কৰিছিলোঁ তেতিয়া মই নিজে ইনিচিয়েটিভ লৈ সেই মানুহখিনিক ৰন্ধা বঢ়া কৰাৰ দায়িত্ব দিনে ৰাতিয়ে মই কৰিছিলো বুলি মোৰ এতিয়া মনত পৰিছে আৰু আনহাতেদি আমাৰ দাদাহঁতৰ ঘৰত দুখনমান বিয়াত আমাৰ দাদাহঁতৰ পৰিয়ালটো বহুত ডাঙৰ জেঠাইদেউৰ মানে পুতেক হয় তেওঁলোকৰ জেঠাইদেউৰ সাতটা ল'ৰা তিনিজনী ছোৱালী এই বিয়া বাৰু কিখনৰ ভিতৰত মই দুখনমান বিয়াত নেকি মানে দিনে ৰাতিয়ে ভাত বনোৱা কামত মই ব্যস্ত আছিলোঁ মানে এটা চখ আৰু দুপৰীয়া ভাত পানী বনাই আকৌ গা পা ধুই এমুঠি খাই আকৌ সন্ধিয়াৰ কাৰণে মানে আকৌ বনাবলগীয়া হয়ে ইয়াৰোপৰিও আমি পঁচিছ বছৰ ধৰি আছাম পুলিচ হেডকোৱাৰ্টাৰৰ যিখিনি কোৱাৰ্টাৰ আছে তাতে আমাৰ মানে পঁচিছ বছৰ আছিলোঁ তাত আমাৰ সৰস্বতী পূজা হয় অলপ ডাঙৰকৈয়ে হয় আৰু আমি তাৰ আৱাসীখিনিয়ে মিলি পেলাই পাতোঁ তাতে খিচিৰি টপছ চব্জি ইত্যাদিকে কৰি এইখিনি একে ডাৰেক্ট মই নবনালেও কিন্তু আমি তিনিজনমান মানুহে গোটেই বস্তুখিনি ৰন্ধা বঢ়া কৰি মানুহ খোৱা বোৱা ইত্যাদি কামত আমি জড়িত হৈ আছিলোঁ তাৰ মাজেদি এটা বেষ্ট আনন্দ ফূৰ্তিও পোৱা যায় আৰু ৰাইজে কোৱা মতে যিমানকিটা খানা আমা যোগাৰ মানে আছিলো জড়িত হৈ ৰাইজে কোৱা মতে মোটামুটি আৰু বিশেষভাৱে মানে ক'বলগীয়া নহয় যদিও মানে খাব পৰা হৈছে বুলি আৰু সকলোৱে কৈছে আৰু তাতকৈ বেছি আৰু মানুহৰ মানে বৃহৎ আকাৰৰ মানুহৰ যোগদানত খাদ্য বনাই আৰু তেনেকৈ পোৱা নাই আৰু এতিয়া বৰ্তমান আৰু সেই ঘৰতে চাৰিজনীয়া পৰিয়াল আৰু লগত কেতিয়াবা আলহী আহিলে তেওঁলোকৰ কাৰণে হয়তো কেতিয়াবা বনাইছোঁ বা বিশেষভাৱে মই বেছিকৈ সহায় যোগালী হিচাপেহে কাম কৰি থাকোঁ আৰু ইমানেই আৰু